হয় গ্ৰাম্য সমাজৰ নৃত্য শিল্পীসকলে সম্পদ প্ৰশিক্ষণৰ সম্পদৰ পিনৰ পৰাও আৰু প্ৰশিক্ষণৰ পিনৰ পৰাও সমৰ্থনৰ অভাৱৰ আৰু সমৰ্থনৰ অভাৱৰ পিনৰ পৰাও প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে কাৰণ গ্ৰাম্য সমাজত তেনে ধৰণে নৃত্য শিল্পীসকলে শিকিবলৈ বিদ্যালয়ৰ অভাৱ হয় আৰু প্ৰশিক্ষণ দিবলৈ দিবৰ কাৰণে শিক্ষকৰো অভাৱ হয় আৰু গ্ৰাম্য সমাজত আতাইতকৈ খেতিৰ ওপৰত সকলো নিৰ্ভৰশীল বাবে ঘৰৰ পিতৃ মাতৃৰ পৰা সমৰ্থন লাভ কৰাটোও মানে অতি কঠিন কাম এইবোৰ হৈছে গ্ৰাম্য সমাজৰ নৃত্য শিল্পীসকলে সন্মুখীন হোৱা প্ৰত্যাহ্বান